যে মানুহে ডাইটিঙৰ সময়ত ডায়েটিং থকাৰ সময়ত যে কোনবোৰ বস্তু খালে সিহঁতৰ কাৰণে অপকাৰ হ'ব সেইবোৰ বস্তু খাব নালাগে যে ডায়েটিঙত থকা সময়ত আপুনি পানীটো বেছি বেছিকৈ খাব লাগে ডাইটিঙৰ সময়ত যাতে আপোনাৰ শাৰীৰিক কোনো ই নহয় সেইকাৰণে পানীটো বেছি বেছিকৈ খাব লাগে আপোনাৰ ডায়েটিঙত মিঠা বস্তুটো খাবই নালাগে একেবাৰে খাব নালাগে ডায়েটিঙৰ সময়ত মিঠা বস্তুৱে শৰীৰৰ কাৰণে বহুত এটা কষ্টকৰ বস্তু ক'ব গ'লে